এই কালি যে আপোনাৰ গাড়ীখন মই বুক কৰিছিলো মই পইচাটো ৰিটাৰ্ণ কৰিম ঘূৰাই দিব লাগে নহয় এতিয়া মই আপোনাক লগ নাপাই পিনি বেলেগ গাড়ী লৈ যাবলগীয়া হ'ল বেলেগ গাড়ী লৈ যাবলগীয়া হ'ল আপুনি টাইমত আহি নাপালেহি টাইমত আহি পোৱাহেঁতেন বেলেগ কথা অছিলে টাইমত আহি পোৱা পাই পিনি নোপোৱা কাৰণে মই বেলেগ গাড়ীত আহিলো পইচাটো মোক ৰিটাৰ্ণ ঘূৰাই দিব লাগে নহয় আপুনি এতিয়া যি যিকোনো উপায়ে মোক পইচাটো ঘূৰাই দিয়ক যিটো এডভান্স দিছিলো সেই এডভান্সটো মোক ঘূৰাই দিয়ক নহ'লে আকৌ মই এতিয়া ইখন গাড়ীতো পইচা দিবলগীয়া হৈ গ'ল নহয় আপুনি আৰু নিদিওঁ বুলি ক'লে নহ'ব নহয় দিবই লাগিব আপুনি এইটো পইচা মোৰ আৰু আপুনিটো টাইমত আহি নাপালেহি টাইমত আহি নাপালে মই বেলেগ গাড়ী এখন লৈ পিনি গুচি যাবলগীয়া হ'ল আৰু এতিয়া মোৰ বহুত খৰচ হৈ গৈছে এনেকৈ মোৰ বেছি পইচা থকা পইচা থকা মানুহ নহয় নহয় সোনকালে পইচাটো আপুনি মোক দিয়াই দিয়া ব্যৱস্থা কৰক তাৰ মানে কেলে আপোনাৰ এতিয়া তেলৰ খৰচ থাকিলেই নহ'ব নহয় আপুনি তেলৰ খৰচটো আপোনাক মই দিব নোৱাৰিম মই এক্সট্ৰাকৈ কেলে মই পইচা নাইকিয়া মানুহ বেছি টকা পইচা থকা মানুহ নহয় নহয় মই সোনকালে ঘূৰাই দিব আৰু বেলেগ কথা পাতিবলৈ আপোনাৰ লগত মই আহিবলৈ নাই আপোনাক মই বুক কৰিছো সেয়ে সেইকাৰণে নাহিলে ক'ৰ ড্ৰাইভাৰ ক'ত থাকিলে কিমান সময় দেৰিকৈ পাইছে আহি ইয়াত সোনকালে পোৱাহেঁতেন বেলেগ কথা আছিলে সোনকালে যদি পালেহেঁতেন টাইমত যদি পালেহেঁতেন তেতিয়াও আছিলে আৰু ইমান দেৰি ৰ'লো নোপোৱা কাৰণেটো যাবলগীয়া হ'ল পেচে'ণ্ট গৈ গাড়ী মানুহ গৈ একদম ডিব্ৰুগড় পালোগৈ তাৰ পিছতে মই আপোনাক পইচাটো ঘূৰাই দিব নোৱাৰিম নহয় সেই নিদিলে নহ'ব নহয় আপুনি দিবই লাগিব দিবই লাগিব আপুনি পইচাটো নিদিলে নিদো বুলি ক'লে কেনেকৈ হ'ব পইচাটো আপুনি মোক এডভান্স দিছিল